আমাৰ পাকঘৰত বিভিন্ন ধৰণৰ বাচন বৰ্তন আছে এই সকলোৰে ব্যৱহাৰ ভিন ভিন ইয়াৰ ভিতৰত প্ৰেছাৰ কুকাৰত আমি ভাত বনাওঁ আগতে প্ৰেছাৰ কুকাৰৰ সলনি চৰু ব্যৱহাৰ কৰিছিলে আজিকালি সকলোৱে প্ৰেছাৰ কুকাৰেই ব্যৱহাৰ কৰে ইয়াৰ লগতে কেৰাহী শাক পাচলি বা মাংস তেনেকৈ বনাবলৈ ব্যৱহাৰ কৰা হয় ঢাকনি কেৰাহী ঢাকনি ঢাকনিখনেদি ঢাকি ৰখা হয় চচপেন চাহ বনাবৰ বাবে আকৌ চাহ খাবৰ বাবে কাপ প্লেট কাঁহী বাতিত আমি ভাত দালি খাবলৈ আকৌ গিলাচ পানী খাবলৈ জাৰ পানী থ'বলৈ মগ বাল্টিং আদিবোৰ ঘৰৰ পাকঘৰত পানী মজুত কৰি ৰাখিবলৈ আকৌ শাক পাচলি ধুবলৈ চাউল ধুবলৈ চৰিয়া বিশুদ্ধ পানী খাবলৈ ফিল্টাৰ চামুচ ব্যৱহাৰ কৰোঁ হেতা আমি শাক পাচলি লৰাবলৈ আকৌ পাকঘৰত বিভিন্ন ধৰণৰ টেমা থকা দেখা যায় দালি চাউল থ'বলৈ আকৌ চাহপাত চেনি আদি থ'বলৈ ভাগ ভাগকৈ বিভিন্ন ধৰণৰ টেমা আছে চাহ চাকিবলৈ চাকনি আকৌ পানী গৰম কৰিবলৈ কেটলি ঘটি আগতে ব্যৱহাৰ কৰিছিলে পানী থ'বলৈ পানী খাবলৈ আকৌ ৰুটি বনাবলৈ বেলনা ত টাৱা ডলা কুলা আদি খৰাহী আদিবোৰ বিভিন্ন ধৰণৰ সঁজুলি পাকঘৰত থকা দেখা যায়